অ' দাদা আপোনাৰ তাত গোলাপী ৰঙৰ চিল্কৰ কাপোৰ আছে নেকি পূৰা একদম পিয়ৰ চিল্কৰ লাগিছিল

অ' গোলাপী ৰঙৰ কিমানকৈ হয় দাদা আপুনি অলপ বেছিয়ে কৈ আছে অলপ কমাই কওক দাদা বেলেগ দোকানত চোন ইমান কমকৈ দি আছে আপুনি কিয় ইমান বেছিকৈ কৈ আছে দাদা ভাল হয় কাৰণেটো ল'ব আহিছোঁ অলপটো কমাই কওক নহ'লে কেনেকৈ কিনিম আমি হ'লেও দাদা আপুনি বহুত বেছি কৈ আছে দে অলপমান কমাই কওক দাদা সব দোকানীয়ে কয় কিনা দাম ইমান বুলি অলপমান কমাই পেলে কওক এক হাজাৰত দিলে ল'ম আৰু দাদা বেছি কৈ আছে হাজাৰত হাজাৰত দিলে এতিয়াই লৈ ল'ম দাদা পাৰি পাৰিব দাদা পাৰিব দি দিয়ক দি দিয়ক আৰু লৈ যাওঁ নাই পাৰিব দাদা পাৰিব দি দিয়ক আৰু দাদা এনেও পাৰিব হাজাৰ টকাত বহুত কম ইমানো কমোৱা নাইটো পাঁচশ টকাহে কমাইছোঁ পাৰিব দাদা হ'লেও পাৰিব ইমানো কমোৱা নাই নহয় অলপমানহে কমাই পেলাই কৈছোঁ পাৰিব দাদা পাৰিব হ'ব দিয়ক দাদা নালাগে